এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা বেলেগ বেলেগ ধৰণৰ হয় পুৰুষে পুৰুষৰ কামবোৰ আৰু মহিলাই মহিলা কামবোৰ কৰি যায় পুৰুষসকলে পথাৰৰ দিনত তেওঁলোকে হাল কোৰ বায় ধুনীয়াকৈ বোকা দিয়ে আৰু আমি মহিলাসকলে ৰুবলৈ যাওঁ কটা দিনত তেওঁলোকে কঢ়িয়াই আৰু আমি কাটি দিওঁ এনেদৰে ঘৰো এটা বনাবলৈ হ'লেও তেওঁলোকে ঘৰখন মানে তেওঁলোকে চিন্তা কৰি কেনেকৈ ইমান ধুনীয়াকৈ টকা পইচা খৰচ কৰি ঘৰখন বনাই দিয়ে আৰু আমি মহিলাসকলে ধুনীয়াকৈ চাফচিকুণ কৰি সজাই ৰাখোঁ আৰু ঘৰৰ কাম কাজ মানে বনোৱা মেলা এইবিলাকে আৰু আৰু হাঁহ কুকুৰা পোহোঁ তেওঁলোকে পুৰুষসকলে গঁড়ালটো ধুনীয়াকৈ বনাই দিয়ে হাঁহ ৰাখিবৰ কাৰণে কুকুৰা ৰাখিবৰ কাৰণে আৰু আমি মহিলাসকলে চাফচিকুণ কৰি সময়মতে দানা পানী দিওঁ এনেধৰণেই পুৰুষ আৰু মহিলাৰ ভূমিকাবোৰ বিকাশ হৈছে আৰু